হয় মই প্ৰায় সঘনাই ভ্ৰমণ কৰোঁ কাৰণ ভ্ৰমণ এটা মোৰ হবি হয় মই ভ্ৰমণ কৰি বহুত খুবেই ভাল পাওঁ আৰু কাৰণ ভ্ৰমণ কৰি ভালপোৱাৰ কাৰণটো হ'ল মই নতুন নতুন জেগাবোৰ চাব বিচাৰোঁ আৰু নতুন নতুন মানুহবোৰ লগ পাব বিচাৰোঁ তেওঁলোকৰ কথা কোৱাৰ ভাষা সকলোবোৰ মই জানিব বিচাৰোঁ মই এইবোৰ জনাত মই বহুত ইচ্ছুক আৰু আটাইতকৈ ডাঙৰ কাৰণটো হ'ল যে মই ফটো উঠি বহুত ভাল পাওঁ মই ভিডিঅ' বনাই বহুত ভাল পাওঁ সেইবাবে মই বেছি ভ্ৰমণ কৰাৰ মোৰ গুৰুত্বটো হ'ল যে মই ফটো উঠিব যাওঁ আৰু ভিডিঅ' বনাব যাওঁ যেতিয়াই মই চাঞ্চ পাওঁ এনেইতো বহুত মই আজিকালি বহুত মই বিজি মই ইমান সময় নাপাওঁ দিবলৈ কাৰণ মোৰ পঢ়া শুনাও আছে মই পঢ়িবও লাগে কিন্তু যেতিয়াই মই সময় পাওঁ মানে সন্ধিয়া হওক ৰাতিপুৱা হওক দুপৰীয়া হওক মই যেতিয়াই সময় পাওঁ মই তেতিয়াই ফুৰিবলৈ ওলাই যাওঁ মোৰ বন্ধু বান্ধৱীৰ লগত যাওঁ বা মোৰ সম্পৰ্কীয় কোনোবা মানুহৰ লগত যাওঁ মোৰ জেঠা জেঠিহঁতৰ ঘৰত যাওঁ বন্ধু বান্ধৱীহঁতৰ ঘৰত যাওঁ শ্বপিং মলত যাওঁ চিৰিয়াখানা চায়েন্স মিউজিয়াম সকলোবোৰ ইয়াতে মই যাব ভাল পাওঁ আৰু আটাইতকৈ বেছি মোৰ ভাল লাগে যে এইবোৰতকৈ যদি মই ক'ৰবাত আৰু বাহিৰত যাব পাৰোঁ সেইবোৰ মোৰ বহুত ভাল লাগে কাৰণ তাৰে জেগা তাৰে ঠাই তাৰে বতাহ তাৰে প্ৰাকৃতিক যিটো মানে অনুভৱ সেই অনুভৱটো মই কিজানি অনুভৱ কৰিব পাৰোঁ সেইটো কাৰণে মই যাব তাত বহুত ভাল পাওঁ কাৰণ প্ৰাকৃতিক যিটো মানে প্ৰাকৃতিৰ যিটো বতাহ যিটো অনুভৱ সেই অনুভৱটো মানে মই চাগে হৃদয়ত ল'ব পাৰোঁ মই অনুভৱ কৰিব পাৰোঁ সেইটো কাৰণে মই বহুত ফুৰি ভাল পাওঁ আচলতে মানে মোৰ জীৱনৰ এটা যদি মোৰ কিবা ভাল লগা মানে মোক কিবা বস্তুৱে যদি মোক সুখী কৰে মোৰ ভাল লাগে তে মই যদি কিবা কেতিয়াবা দুখতো থাকোঁ মই যদি অলপমান যদি ক'ৰবাত মই ওলাই যাওঁ সন্ধিয়া টাইমত ৰাতিপুৱা টাইমত যেতিয়াই সময় পাওঁ তেতিয়াই যদি মই ওলাই যাওঁ তে মোৰ মনটো বহুত ভাল লাগি যায় কিন্তু এটা কথা মই ৰ'দত ওলাব নোৱাৰোঁ মই ওলাব পাৰোঁ ফুৰিব পাৰোঁ কিন্তু যদি বহুত ৰ'দ হয় গৰম হয় তেতিয়া মই একদম অসহ্য হৈ যাওঁ মোৰ গা বেয়া লাগে মোৰ মানে বহুত বেয়া হৈ যায়